আমি সাধাৰণতে ঘৰত অনা পাচলিবোৰ পাচলি বাকলিবোৰ য'তে ত'তে নেপেলাওঁ এটা বাৰীৰ পাছফালে এটা সৰু মৰু গাঁত কৰোঁ গাঁতটোতে পাচলি বাকলিবোৰ পেলাওঁ পাচলিৰ বাকলিবোৰ পেলাই তাতে ওপৰত মাটি দি দিওঁ তাত অলপ পচাওঁ পচাই মেলি তাৰ পৰা খানি আকৌ সেইবিলাক যিবিলাক পাচলি ঘৰত কৰিছোঁ যেনে ধৰক ভেন্দি জলকীয়া বেঙেনা কোমোৰা লাও এইবিলাকত মানে গুৰিত তাৰ পৰা খানি মেলি দিওঁ সেইবিলাক সেইবিলাক খানি মেলি দিওঁ তাৰপিছত আকৌ ফুলতো সেইবিলাক হেৰি দিব পাৰে সাৰ পচন সাৰ বুলি কয় সেইখিনি পচন সাৰ একচুৱেলী ঘৰত কৰা হয় যে সেইটো কাৰণে ফুলতো দিওঁ সেইবিলাকত সেই সাৰেই আৰু বাকলিবোৰ সাধাৰণতে পেলাই দিয়া নহয় তেনেকৈ চব পচাই মেলি তাক ঘৰত হেৰি কৰি দিয়া হয় মুঠতে পচাই মেলি গছৰ গুৰিত আৰু লাও বেঙেনা তাৰপিছত জলকীয়া ভেন্দি লাইশাক মূলা যিকোনো পাচলি মানে বাৰীত যি খেতি কৰোঁ কিন্তু বাহিৰৰ পৰা তেনেকৈ অনা নহয় হেৰি সাৰ সেইকাৰণে ঘৰতে কৰি মেলি এই পচন সাৰ বনাই মেলি দিওঁ আৰু যেনে তেনে সেইবিলাক কৰি মেলি কষ্ট হয় অলপ খালি গাঁত এটা খানি মেলি তাত পচোৱা কাৰণে ওপৰত মাটি ঢাকি মেলি দিয়া এইটো কাৰণে আকৌ খানি মেলি আকৌ গছৰ গুৰিত দিয়াগৈ সেইবিলাক অলপ কষ্ট হয় আৰু এনেই আজৰি সময়ত কৰোঁ সেইবিলাক আজৰি সময় পাওঁ যেতিয়া ঘৰৰ কাম এৰি মেলি যেতিয়া আজৰি হওঁ তেতিয়া সেইবিলাক কাম কৰোঁ কৰি মেলি ভালেই লাগে বাৰু হাদা হাজাৰ হওক মানে ঘৰৰ পাচলিটো খাই ভাল লাগে সাধাৰণতে আজিকালি বা বাহিৰৰ পাচলিবিলাক বজাৰৰ পাচলিবিলাক প্ৰায় ৰাসায়নিক সাৰ দিয়া থাকে ৰাসায়নিক সাৰৰ পাচলিবিলাক খালে মানুহৰ স্বাস্থ্যবোৰ এনেই বেয়া হয় মানে ধৰি লওক বহুত বাহিৰৰ বেমাৰ কিছুমান হয় ধৰি লওক কিবা কিডনীত এফেক্ট হয় কেতিয়াবা লিভাৰত এফেক্ট হয় কেতিয়াবা আকৌ পেটৰ অখুখ হয় কেতিয়াবা মূৰৰ বিষ কঁকাল বিষ গা বিষ এনেকুৱাবিলাক হৈ যায় আৰু বাহিৰৰ পাচলিবিলাক খালে মানে সেইকাৰণে ঘৰত কৰি খালে মানে অলপ ভাল হয় আৰু ঘৰত সেইকাৰণে আমি নিজে পচন সাৰ বনাওঁ পচন সাৰ বনাই মেলি পাচলি অলপ কৰোঁ আৰু ঘৰত সকলোৱে লাগি যাওঁ আৰু এনেই যিমানখিনি পাৰোঁ তেনেকৈ লাগি যাওঁ আৰু